কি কৰিছে বাৰু এনেই আছোঁ ভাত খালিনে খালোঁ মই যে মাংস গাহৰি মাংস

অঁ মায়ে কি কৰিছে আমাৰো এনেই গৈছিলোঁ তইনো কেনেকুৱা লাগিলে

যাহ ঘৰ কেইটা বজাত গেছিলি

আৰু কচোন ভালেই তহঁতৰনো ভাইটি কি কৰিছে আৰু কচোন অঁ অঁ